মই সেইদিনা এই অনলাইনত কিবা আজিকালি যে কাপোৰ অৰ্ডাৰ দিয়ে তাতে মানে মই কাপোৰ একযোৰা অৰ্ডাৰ দিলোঁ দিলোঁ কটন বুলি কিন্তুতো কটন আহা নাই কিবা তো পলিষ্টাৰ চলিষ্টাৰ মিহলোৱা আছে ইটা কাপোৰযোৰা এই গৰমত পিনভা চিনভা নোৱাৰি গা ছা কাটি মৰে ইটা মই কি কৰোঁ